হয় কোনে ক'লে অঁ হয় আপুনি অঁ আপুনি কোনে ক'লে বাৰু বহুতে দিয়েহি নহয় অ' অশ্মিনী হয় কওকচোন কিবা প্ৰব্লেম পাইছে নেকি আপুনি দিয়ামতেইতো চিলাই দিছিলোঁ এইটোতো হ'ব নালাগে অঁ হয় নেকি

নহয় মইতো আপোনালোকে যেনেকৈ দিছিল জোখ তেনেকৈয়ে চিলাই দিছোঁ এতিয়া আপোনালোকক কৈছে আৰু এতিয়া এতিয় চাওক মোৰ দোকানত কাম কৰা মানুহ থাকে মইতো নাথাকোঁ নহ্ সিহঁতে কিবা যদি খেলি মেলি কৰিছে সেইটো মই নাজানিম নহয় চাওক চাৰিজনী ছোৱালী থাকে চাৰিজনী ছোৱালী কোনজনীয়ে বা লৈছিলে মই সেইটোওতো ক'ব নোৱাৰিম আপোনাক ময়েতো নিচিলাও অকল সেইটো বাৰু হয় মই বুজি পাইছোঁ কিন্তু মই যিহেতুকে দোকানত ইমানকৈ নাথাকোঁ আপুনি বা কোনদিনাখন আহিছিলে আচ্ছা ল'ৰাটো এনেই কোন ক্লাছত ক্লাছ ছিক্সৰ ষ্টুডেণ্টৰ বহুত চোলা চিলাইছিলে তাতে নহয় মানে হ'ব পাৰে কাৰোবাৰ লগত চেঞ্জ হৈ যাব পাৰে বা হেৰি হ'ব পাৰে নহ্ ধৰক কোনোবা শকত ল'ৰাৰ লগত চেঞ্জ হৈ অঁ কি খীণ ল'ৰাৰ লগত চেঞ্জ হৈ গ'ল যিহেতুকেতো আপোনাৰ ভাইটি শকত হয় অলপ তেনেকুৱাই কিবা এক্সট্ৰাকৈ পইচা পৰিব চাওক পইচা অলপতো দিবই লাগিব যেনেকৈ হ'লেও ধৰক গোটেইটো নালাগে অকল চি মই ধৰক কাপোৰটো দি দিম আপুনি মোক চিলোৱা ফিচটো দিলেই হ'ল দিছিলে মইয়ো জানিছোঁ কিন্তু কষ্টটোতো আমাৰো দুবাৰ হ'ব নহ্ আপুনি ইয়াতে চাই নিব লাগিছিলে আপুনি ইয়াতে চাই নিব লাগিছিলে আপুনি কোৱাটো মই বুজি পাইছোঁ কিন্তু মই মানুহখিনিক যিহেতুকে পইচা দি থওঁ নহ্ সিহঁতে এনেই একেটা কামকে দুবাৰ নকৰিব নহয় সেইটো হয় বাৰু এটা কাম কৰিব আপুনি আকৌ লৈ আহিব চাৰ্টটো ঠিক আছে আপুনি লৈ আহিব মই সোমবাৰৰ ভিতৰত আকৌ চিলাই দিম

ঠিক আছে